ভাৰতবৰ্ষত মহিলাসকলে দৈনিক এনেধৰণৰ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হয় যিবোৰ তেওঁলোকে সম্পূৰ্ণভাবে কেতিয়াও খুলি ক'ব নোৱাৰে সেইক্ষেত্ৰত যদি চাওঁ মহিলাসকলৰ প্ৰত্যাহ্বানসমূহ এনেধৰণৰ মানসিক হাৰাশাস্তি শাৰিৰীক হাৰাশাস্তি আৰু কিছু কিছু ঠাইত ধৰ্ষণ লগতে কৰ্ম ক্ষেত্ৰত আৰু শিক্ষাৰ ক্ষেত্ৰত সমান অগ্ৰাধিকাৰ নোপোৱা এতিয়া যদি আমি মহিলাসকলৰ যি মানসিক হাৰাশাস্তিৰ কথা কওঁ এই মানসিক হাৰাশাস্তিৰ প্ৰত্যাহ্বান কিন্তু ভাৰতবৰ্ষৰ মহিলাসকলৰ আজিৰ নহয় ভাৰতৰ ইতিহাসৰ পৰা বৰ্তমান পৰ্যায়লৈকে মহিলাসকলে মানসিকভাবে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে তেওঁলোকে নিজৰ মনৰ পছন্দ অনুযায়ী নিজৰ স্বাধীনতা ভোগ কৰিবলৈ নাপায় যাৰ কাৰণে মহিলাসকলে মানসিক হাৰাশাস্তিত ভোগে ইয়াৰ উপৰি কিছু কিছু ঠাইত যদি আমি দেখা পাওঁ তেনে দেখা পাম যে কিছু কিছু মহিলাক কিন্তু তেঁওলোকৰ ঘৰত বা তেঁওলোকৰ স্বামীয়ে শাৰিৰীক হাৰাশাস্তি কৰে গতিকে সেই হাৰাশাস্তিৰ পৰা তেঁওলোকে মহিলাসকলে প্ৰত্যাহ্বানৰ সন্মুখীন হয় আৰু সেই প্ৰত্যাহ্বান হৈছে জীয়াই থকাৰ প্ৰত্যাহ্বান লগতে বৰ্তমান সময়ত যদি আমি চাওঁ মহিলাসকলে কৈশোৰৰ পৰা যেতিয়া তেঁওলোক প্ৰাপ্তবয়স্ক হয় সেই কৈশোৰৰ পৰা প্ৰাপ্তবয়স্ক বয়সলৈকে তেঁওলোকৰ লগত কিন্তু বিভিন্ন পৰ্যায়ত ধৰ্ষণ হয় সেই ধৰ্ষণ কেৱল শাৰিৰীক ধৰ্ষণ নহয় শাৰিৰীক ধৰ্ষণৰ উপৰি তেওঁলোকৰ শৰীৰৰ বিভিন্ন অংশ তেওঁলোকৰ নিজৰ পৰিয়ালৰ কিছুসংখ্যক মানুহেই স্পৰ্শ কৰে যাৰ ফলত তেওঁলোকে মানসিকভাবে ভাগি পৰে আৰু সেই মানসিক হতাশাই তেওঁলোকৰ জীৱনত জীয়াই থকাৰ ওপৰত প্ৰত্যাহ্বান সৃষ্টি কৰে এইক্ষেত্ৰত যদি চাওঁ বিগত বছৰবোৰৰ দৰে ভাৰতবৰ্ষত কিন্তু মহিলাৰ ভূমিকা দিনক দিনে সলনি হৈছে উদাহৰণস্বৰূপে যদি লক্ষ্য কৰা যায় তেতিয়া দেখা পাম যে ভাৰতৰ বৰ্তমানৰ যি গৰাকী ৰাষ্ট্ৰপতি অৰ্থাৎ দ্ৰোপদী মুৰ্মো এগৰাকী মহিলা গতিকে ইয়াৰ উপৰিও যদি ভাৰতৰ টুডে টুডে নিউজেই হওক বা বিভিন্ন নিউজ পেপাৰত আমি যদি পৰিলক্ষিত কৰোঁ তেন্তে দেখা পাম যে মহিলাসকলৰ কৰ্মক্ষেত্ৰতেই হওক শিক্ষাৰ ক্ষেত্ৰতে হওক তেওঁলোকে সমানে গুৰুত্ব পাইছে আৰু কিছু কিছু ক্ষেত্ৰত মহিলাসকলে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু সেই ক্ষেত্ৰত যদি মন কৰোঁ ভাৰতবৰ্ষত অসম ৰাজ্যই প্ৰায় কেইবাগৰাকীয়ো মহিলাই বৰ্তমান কিন্তু ক্ৰীয়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি ক্ৰীয়াৰ ক্ষেত্ৰত তেওঁলোক জিলিকি উঠিবলৈ সক্ষম হৈছে তাৰোপৰি তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত জিলিকি উঠিবলৈ সক্ষম হৈছে তেওঁলোকে সাহিত্যৰ ক্ষেত্ৰত জিলিকি উঠিবলৈ সক্ষম হৈছে আৰু মহিলাসকলে দিনক দিনে নিজৰ যিবোৰ সুবিধা আছে সেই সুবিধাসমূহ গ্ৰহণ কৰি সমাজৰ আগত প্ৰতিষ্ঠিত হ'বলৈ সক্ষম হৈছে মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত মই অনুভব কৰোঁ যে মহিলাসকলে কিছু কিছু পৰ্যায়ত সুৰক্ষিত নহয় আৰু কিছু কিছু পৰ্যায়ত তেওঁলোকক আইনৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰা হৈছে যদিও সেই আইনে কিমান দূৰ ঢুকি পাইছে তাৰ ওপৰত প্ৰশ্নবোধক চিন হয় মহিলাসকলৰ সুৰক্ষাৰ ওপৰত যদি প্ৰশ্ন কৰোঁ তেন্তে মহিলাসকলে এগৰাকী পুৰুষৰ সমানে সমমৰ্যাদা নাপায় সেইয়া মহাবিদ্যালয় সমূহৰ হোষ্টেলতেই হওক বা বিভিন্ন কৰ্মক্ষেত্ৰতেই হওক বা বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয়ত আমি এই কথা পৰিলক্ষিত কৰোঁ ইয়াৰ উপৰিও মহিলাসকলৰ সুৰক্ষিত অনুভৱৰ ওপৰত যদি আমি প্ৰশ্ন উত্থাপন কৰোঁ মহিলাসকলে নিজৰ ঘৰখনতেই কেতিয়াবা অসুৰক্ষিত হোৱা যেন আমাৰ অনুভৱ হয় তেওঁলোকে কৰ্মক্ষেত্ৰত অসুৰক্ষিত হোৱা যেন অনুভৱ হয় তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত অসুৰক্ষিত হোৱা যেন অনুভৱ হয় কিয়নো তেওঁলোকে সেই ঠাই সমূহত তেওঁলোকৰ শৰীৰৰ অংশৰ বাবে তেওঁলোকৰ মানসিক হতাশা আৰু মানসিক নিৰাশাৰ বাবে তেওঁলোকে কেতিয়াবা কেতিয়াবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় গতিকে বৰ্তমান সময়ত যদি তেওঁলোকৰ কৰ্মক্ষেত্ৰত আৰু শিক্ষাত সমান অধিকাৰ লাগে তেন্তে মহিলাসকলে নিজৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ লৈ সাংগঠনিকভাৱে শক্তিশালী হ'ব লাগিব নিজেই নিজৰ সমস্যাৰ সমাধান বিচাৰিব লাগিব আৰু নিজেই মাত মাতিব লাগিব আৰু তেতিয়াহে মহিলাসকলে নিজকে কৰ্ম ক্ষেত্ৰতেই হওক শিক্ষাৰ ক্ষেত্ৰতে হওক সমানে সুযোগ পাব আৰু সমানে তেওঁলোকে স্বাধীনতা লাভ কৰিব বুলি মই ভাবোঁ